লকডাউনত মই কেইবিধমান প্ৰকাৰৰ বস্তু বনাবলে চেষ্টা কৰিছিলোঁ ফাষ্ট হ'ল যিটো হ'ল গাজৰৰ হালৱা তাৰ পিছত হ'ল কেক তাৰ পিছত জেলেবী তাৰ পিছত মই বনাবলৈ চেষ্টা কৰিছিলো দালি মাংস মাটন মাছ এই এইবোৰেই মই চেষ্টা কৰিছিলোঁ